বিশেষকৈ আমি খেতি কৰিলে বহুত আমাৰ খেতিত মন কৰিছোঁ আমাৰ বুলিয়ে নহয় সকলোৱে গৰু ছাগলীয়ে বহুত আমনি কৰে গৰু ছাগলীৰ পৰা আমনিৰ পৰা বচাবলৈ আমি জেওৰা দিওঁ কাঁইটীয়া বেৰ মাৰি দিওঁ কেতিয়াবা তাঁৰ লগাওঁ আকৌ ৰবি শস্য় কৰিলেও কুকুৰাবোৰে বেলেগ আমনি কৰে কুকুৰাৰ পৰা আমি জা জাল লগাই দিওঁ কুকুৰাবোৰৰ পৰা বাচিব বচাবলৈ খেতিত নেট লগাই দিওঁ খেতিখিনিক বচাবলৈ কুকুৰাবোৰ খুচৰি খুচৰি গোটেই বেয়া কৰি পেলাই জেগাবোৰ আমি সেইবোৰ বচাবলৈ বহুত যত্ন কৰোঁ আৰুতো ছাগলী গৰুৰ কথা ক'বই নালাগে ছাগলীয়ে গোটেই আগবোৰ খাই খাই শেষ কৰি পেলাই গৰুৱেতো গোটেই গছকি ফেনেকি শেষ কৰি দিয়ে আমাৰ ইয়াত গাঁৱত বিশেষকৈ গৰু ছাগলী কুকুৰা হাঁহ কুকুৰাই মেন হেঁতি আমনি জন্তু সেইবোৰৰ পৰা বচাবলৈ আমি বহুত যত্ন কৰোঁ তথাপিও বহুত অনিষ্ট কৰে কুকৰা হাঁহ কুকুৰা বা ছাগলী গৰুৱে বহুত অনিষ্ট কৰে অনিষ্ট হোৱাৰ কাৰণে কেতিয়াবা মন যায় খেতিকে কৰিবলৈ মন নাযায় এডৰা ধনিয়া লগাব আহি গোটেই কুকুৰাই খুচৰি গোটেই ধনিয়াখিনি শেষ কৰি পেলাব লাই লগাব লাই পুলিবোৰ চব খুচৰি খুচৰি শেষ কৰি পেলাব আৰুতো পোকতো আছেই সেইটো ক্ষেত্ৰত পোকেও ধৰে পোকো ধৰে তাৰ পৰা গৰু ছাগলীৰ কাৰণে আমি বহুত ৰখীয়া কৰিবলগীয়া হয় অকণমান সুৰুঙা পালেই গৰু ছাগলী আহি বেলেগ অনিষ্ট কৰে এইবোৰক আমি ৰখীয়া কৰি কৰি খেদি থাকিব লগা হয় এইবোৰ বহুত সমস্যা হয় সাধাৰণতে কেতিয়াবা এইবোৰ মানুহবোৰে গৰু ছাগলীবোৰ মেলি মেলি দিয়ে আৰু এআ এৰাল নিদিয়ে ৰছী খুলি খুলি দিয়ে গো গোটেই ধান খাই শেষ কৰে আপোনাৰ ধৰক সৰিয়হ সিঁচিলে সৰিয়ঁহ খাই শেষ কৰি দিয়ে তাৰ পৰা তেনেকুৱা ধৰণৰ আমনিবোৰে আমাক বেলেগ অশান্তি কৰে মানুহবোৰে নিজে বুজি পাব লাগে যে গৰু ছাগলীবোৰ মানুহে খেতি কৰাৰ দিনত বান্ধি থব লাগে নিজৰ ঘৰতে আনি ধা ধান খেৰ দিব লাগে কিন্তু বেলেগ আমনি কৰে মেলি দিওঁ বুলি মেলি দিয়ে আমাৰ বৰ সমস্য়া হয় তেনেকৈ সমস্য়া হোৱা ফলত কেতিয়াবা খেতি নকৰোঁ যেনেই লাগে আকৌ চৰাই চিৰিকটিৰ কথাতো নক'বই চৰাই চিৰিকটি আছেই গোটেই বীজবোৰ খাই শেষ কৰি পেলাই বিশেষকৈ সকলো ধৰণৰ চৰাই আহি বীজ খাই বীজ খাই খাই গোটেই চৰাইবোৰে শেষ কৰি পেলাই আৰু বেলেগ আমনি হয় বাৰেপতি ৰখীয়া কৰি থাকিব লগা হয়